আমাৰ গাঁও অঞ্চলৰ পৰা আমি যাতায়তী যি সুবিধা পাইছোঁ সেই সুবিধা মতে আমি যাতায়তী অহা যোৱা কৰিব পাৰোঁ অহা যোৱা কৰোঁতে আমাৰ কোনো মানে সুৰক্ষা বা হেৰি আমি ব্যৱস্থা কৰিব নালাগে কাৰণ আমাৰ গাঁও অঞ্চলৰ যি শিশ যিসকল ৰা মানুহ আছে সেইসকলৰ ওপৰত আমাৰ বিশ্বাস আছে তেখেতসকলে এইবিলাকত এইবিলাকৰ ওপৰত বেছি জোৰ নিদিয়ে কাৰণ আমি সুৰক্ষা নিজে নিজকে সুৰক্ষা কৰি ঘূৰি আহিব পাৰোঁ